আমাৰ এই অঞ্চলত বহুতো মাছ পোৱা যায় আমাৰ ওচৰতে পথাৰ ডাঙৰ পথাৰ আছে এই পথাৰত আমি কাৱৈ গৰৈ শিঙি মাগুৰ যিবিলাক লোকেল মাছ সকলোৱে পোৱা যায় ইয়াত আমি ধৰিবলৈ যাওঁ আমি কেতিয়াবা জাল পাতি খাওঁ চেপা পাতি খাওঁ আৰু কেতিয়াবা হাতেৰেও ধৰোঁ পুখুৰী সিঁচি খাওঁ মেচিন লগাই পানী সিঁচি মাছ ধৰোঁ আৰু চালনি মাৰিও মাছ ধৰি খাব পাৰি আৰু হাতে খেপিয়াব গ'লেও মাছ পাই যায় আৰু বহুত ধৰণৰ মাছ পোৱা যায় কাৰণ কিয় আমাৰ পথাৰখন বহুত ডাঙৰ হয় সেইটো কাৰণে আমাৰ মাছ ইয়াত অভাৱ নাই কিন্তু মাৰিব গ'লেই হ'ল কষ্ট কৰিলে সকলো পোৱা যায় ইয়াত মাছৰ দাম বুলি ক'বলৈ গ'লে ইয়াত শিঙি মাগুৰ মাছৰ দামটো বেছি হয় আৰু তোৰা মাছৰ দাম বেছি বৰালি মাছৰ দাম বেছি যিবিলাক ডাঙৰ ডাঙৰ মাছ হয় সেইবিলাকৰটো দামটো এক্স ষ্ট্ৰা থাকেই বেছিয়েই হয় কিন্তু সৰু সুৰা মাছবিলাকো আজিকালি দিনত মানে বহুতে কষ্ট কৰি মাছ নেখায় সেইকাৰণে কিনি খাব বিচাৰে সেইকাৰণে কিনি খোৱা মানুহ বেছি কাৰণে দামটো বেছি হয় ইয়াত শিঙি মাছৰ দাম হ'লে আঠশ টকা বা কেতিয়াবা হাজাৰ টকা হৈ যায় মাগুৰ মাছ শিঙি মাছৰ একেই দাম বৰালি মাছৰটো হাজাৰ ওপৰতে পৰে পুঠি মাছ তোমাৰ আপোনাৰ দুশ টকা ডেৰশ টকা এনেকৈ কিনি খাব লাগে আৰু কাৱৈ মাছৰ দামো আমাৰ ইয়াত বহুত বেছি হয় ছশ টকা চাৰিশ টকা কিলো হয় ডাঙৰ কাৱৈ মাছ হ'লে ছশ টকা সৰু মাছ হ'লে সৰু কাৱৈ মাছ হ'লে চাৰিশ টকা তেনেকৈ আমাৰ ইয়াত মাছবিলাক কিনি খোৱা হয়